বৰ্তমান ব্যৱসায়ত মহিলাসকল জড়িত হোৱাটো বাঞ্চনীয় অধিক কাৰণ এখন ঘৰ চলাবলৈ হ'লে এজন মানুহে মানে চল চলোৱাটো বহুত দিগদাৰ হৈ পৰে ল'ৰা ছোৱালীক উচ্চ শিক্ষা দিবলৈ হ'লে পুৰুষজনৰ লগতে মহিলাজনো মহিলাগৰাকীও মানে আগবাঢ়ি যাব লাগিব আৰু আমাৰ বৰ্তমান মহিলাসকল বহুত হেৰি আগ্ৰহী তেওঁলোকে মানে ব্যৱসায় এটা ধুনীয়াকৈ পুৰুষতকৈ মানে ভালকৈ চলাব পাৰে সেইকাৰণে মই ভাবোঁ পুৰুষৰ সমানে সমানে হেৰি হেৰি কৰিলে এখন ঘৰ চলাবলৈ হ'লে পুৰুষৰ সমানে সমানে মহিলাগৰাকীও আগবাঢ়ি যাব লাগিব মহিলাবিলাকে ল'ৰা ছোৱালীবিলাক মানে এতিয়া বহুত বৰ্তমান যুগত বহুত খৰচৰ দৰকাৰ হৈ যায় গতিকে এজন মানুহজনে মানে ঘৰখন চলাব বহুত কঠিন হৈ পৰে সেইবাবে মহিলাগৰাকীয়ে তেওঁক সমানে মানে সহায় সহাযোগ কৰাটো মানে বাঞ্চনীয় আজিকালি মহিলাসকলে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰে যেনে মানে বোৱা কটা ব্যৱসায় হাঁহ কুকুৰা পালন কৰা ব্যৱসায় গাহৰি ফাৰ্মৰ ব্যৱসায় ইত্যাদি বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰে তাৰ লগতে এতিয়া বহুতো মহিলাই মানে দেখা গৈছে যে সমাজত বহুতো মহিলাই এই দোকান দিছে চাহৰ দোকান ভাত চাহ ৰেষ্টুৰেণ্ট এনেকৈ খুলি পুৰুষৰ সমানে সমানে এজন কাৰিকৰৰ কামবিলাক তেওঁ বা এজন সৰু কৰ্মচাৰীৰ কামবিলাক মহিলাগৰাকীয়ে কৰিব পাৰে গতিকে সেইবাবেেই গাঁও অঞ্চল হওক বা চহৰ অঞ্চলেই হওক বৰ্তমান বহুত উন্নতি দেখা মহিলা এগৰাকী আগবঢ়ি বাঢ়ি গ'লে মানে ব্যৱসায়টো বহুত উন্নতি পোৱা দেখা যায় বৰ্তমান এই ল'ৰা ছোৱালীবিলাকক বিভিন্ন হেৰি শিক্ষা দিবলৈ হ'লে বা টিউশ্যন এটা দিবলৈ হ'লে মহিলাগৰাকীয়ে বেছি হেৰি কৰিব পাৰে ব্যৱসায়খন আগবঢ়োৱাত সহায় কৰিব পাৰে মহিলা এগৰাকীয়ে মহিলা গৰাকীৰ তত্বাৱধানত হওক বা পুৰুষজনৰ ততাৱধানতেই হওক ব্যৱসায়খন সুকলমে চলাই নিব পাৰে আৰু আৰু ল'ৰা ছোৱালীবিলাকেও মাকৰ মানে আদৰ্শ লৈ সিহঁতেও আগবাঢ়ি যোৱাত সহায় কৰে সেইবাবে মই ভাবোঁ বৰ্তমান যুগত প্ৰত্যেকটো ব্যৱসায়তে যিকোনো ব্যৱসায়তে চহৰতেই হওক গাঁৱতেই হওক পুৰুষৰ লগত মহিলাাগৰাকীও সমানেই আগবাঢ়ি যাব লাগিব

বৰ্তমান যুগত মহিলাসকলে ঘৰৰ কাম কাজ নকৰি তেওঁলোকে ঘৰৰ কাম কাজ কৰাৰ লগতে যাতে ব্যৱসায় বাণিজ্যটো মনোবেশ নিৱেশ দি তেওঁলোকে নিজৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ আগবাঢ়ি যাব লাগে বৰ্তমান যুগত কোনো গাঁৱলীয়া মহিলাই হওক বা টাউনীয়া মহিলাই হওক বৰ্তমান বহি থকা দেখা পোৱা নাযায় প্ৰত্যেকেই নিজৰ ভৱিষ্যত নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতক আগুৱাই নিবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰি ব্যৱসায় বাণিজ্যত চাকৰিটো চাকৰিটো চবৰে হেৰিত নিমিলে চাকৰি নহ'লেও তেওঁলোকে ব্যৱসায়তে মনোনিৱেশ দি আগবাঢ়ি যাব পাৰে এখন ঘৰ ধুনীয়াকৈ আটোমটোকাৰিকৈ সজাবলৈ হ'লে তেওঁলোকে ব্যৱসায় বাণিজ্যত মনোনিৱেশ দিব লাগে সেইবাবে মই মই ভাবোঁ গতিকে আমিও যাতে পুৰুষজনৰ সমানেই আগবাঢ়ি গৈ নিজৰ ঘৰখন চলোৱাৰ লগতে নিজৰ ক্ষুদ্ৰ ব্যৱসায়টো বৃহৎ কৰাৰ মনোৱেশেৰেই আগবাঢ়ি যাব লাগে তাৰপিছত আজিকালি এখন ৰেষ্টুৰেণ্ট চলাবলৈ হ'লে বহুত মানুহৰ প্ৰয়োজন হয় গতিকে মানুহ ৰখাওতো ইমান সহজ নহয় মানুহ ৰাখিবলৈ হ'লেও বহুত টকা পইচাৰ প্ৰয়োজন হয় সেইবাবে ঘৰৰ মহিলাগৰাকীয়ে যদি আগবাঢ়ি গৈ গৈ সহায় কৰে তেতিয়াহ'লে ব্যৱসায়ত তেওঁৰ বাহিৰত যোৱা টকাকেইটা তেওঁৰ ঘৰতে থাকি যায় ব্যৱসায় বাণিজ্য কৰিবলৈ হ'লে বহুতো ক্ষুদ্ৰ সামগ্ৰীৰ প্ৰয়োজন হয় সেই সামগ্ৰীখিনি যোগাৰ কৰি তেওঁক দিয়া পুৰুষজনক উৎসাহ দি তেওঁ কঠোৰ পৰিশ্ৰমকো পৰিশ্ৰম নুবুলি আগবাঢ়ি যাব লাগে মই বৰ্তমান দেখিব পাৰিছোঁ যে প্ৰত্যেকখন গাঁৱতে বা চহৰতে পুৰুষতকৈও মহিলাসকলে ব্যৱসায় কৰিবলৈ আগবাঢ়ি গৈছে আমাৰ এতিয়া ওদালগুৰি চহৰখনতে আমি দেখিবলৈ পাইছোঁ গাঁৱলীয়া মহিলাবিলাকে তেওঁলোকে পুৰুষৰ হেৰি পেইজ হেৰি নেওচি নিজেই আগবাঢ়ি গৈ ব্যৱসায় বাণিজ্য কৰিব লৈছে আমাৰ হেৰি বেপাৰ বাণিজ্যতেই হওক বজাৰতেই হওক চহৰতেই হওক প্ৰত্যেকটো চকে চকে মহিলাবিলাকে তেওঁলোকে দোকান দি ধুনীয়াকৈ নিজৰ পৰিয়ালটো আগবঢ়াই নিছে নিজৰ ল'ৰা ছোৱালীবিলাকৰ পঢ়াত সুবিধা দিছে তেওঁলোকে ল'ৰা ল'ৰা ছোৱালীবিলাকক বৰ্তমান যুগত খোজৰ লগত খোজ মিলাবলৈ উৎসাহ অনুপ্ৰেৰণা দিব পাৰিছে

সেইবাবে মই ভাবোঁ কোনো মহিলাই যাতে ঘৰ ঘৰত বহি নিজৰ ঘৰুৱা কামখিনিৰ মাজতে আৱদ্ধ নাথাকি আগবাঢ়ি যায় সেইটোৱে মোৰ বা মই মানে হেৰি কৰোঁ আৰু আশা কৰোঁ গতিকে আমিও এতিয়া ঘৰত ঘৰৰ চাৰিবেৰৰ মাজত নাথাকি আমিও নিজৰ ব্যৱসায় বাণিজ্যত মনোনিৱেশ দি নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল কৰাৰ বাবে আগবাঢ়ি যাব লাগে তাৰপিছত এতিয়া ব্যৱসায় এখন কৰিবলৈ হ'লে যিবিলাক হেৰি হেৰি আমি আইডিয়াটো সহজে নেপাওঁ আমি সেইটো আইডিয়া আমি পুৰুষজনৰপৰাই ল'ব লাগিব লৈ পেলাই আমি তেওঁৰ যিটো তেওঁ পুৰুষজনে সাহ কৰিব নোৱাৰা কথাটোতো আমি সাহ দি আগবাঢ়ি যাব লাগিব সেইবাবে প্ৰত্যেকটো ব্যৱসায়ত মহিলা জড়িত হোৱাটো বাঞ্চনীয়